মই এটা সাত মাহৰ আগতে মোবাইল লৈছিলোঁ সেই মোবাইলটোৰ নাম হ'ল ৰিয়েলমি টেন সেই মোবাইলটো যথেষ্ট সুবিধাদায়ক আৰু যথেষ্ট ভাল সেই মোবাইলটোৰ পিক্চাৰ কোৱালিটিটোও ভাল আছে কেমেৰা ফিফ্টিন মেগা পিক পিক্চাৰ বেটেৰি কোৱালিটিও ভাল ফোৰ জিবি ৰেম তাৰ সুবিধাবোৰো যথেষ্ট ভাল লগতে তাৰ বেটেৰি কোৱালিটিও যথেষ্ট ভাল